বিভিন্ন গানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজোৱা হয় বিহুৰ ক্ষেত্ৰত ঢুলীয়াই ঢোল পেঁপুৱাই পেঁপা লগতে বাঁহী সুতুলি আৰু নাচনিয়ে নাচৰ নাচৰ মাজতে গগনা বজায় ঠিক সেইদৰে হৰিনামৰ ক্ষেত্ৰত নাগেৰা খোল তাল বাঁহী আদি বজোৱা হয় আধুনিক গীতৰ ক্ষেত্ৰত হাৰমনিয়াম তাবলা গীটাৰ বাঁহী হেৰি ড্ৰাম চেট সিতাৰ আদি বজোৱা হয় ঠিক সেইদৰে বৰগীতৰ ক্ষেত্ৰত খোল খতিতাল বাঁহী আদি বজোৱা হয়